হেল্ল' ভাৰ্গৱ এজেঞ্চি হয়নে অঁ মই চতিয়া ৰে'লৱে ক'লনিৰ পৰা কৰিছিলোঁ কাইলে তাৰমানে আমি গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ তাৰপাছতে গাড়ী কেনেকুৱা আছে বাৰু আপোনালোকৰ তাত আমাক বেছি ডাঙৰ গাড়ী নালাগে বাৰু আমাক পৰিয়ালটো সৰু সেই গতিকে সৰু গাড়ী হ'লেও কথা নাই ইয়ন বা মাৰুটি চুজুকী হ'লেও হ'ব এনেই আপোনালোকৰ ভাৰাটো কেনেকুৱা পৰে বাৰু ইয়াৰ পৰা গুৱাহাটীলে গ'লে অঁ পাঁচ হাজাৰ টকা ন ঠিকে আছে বাৰু পাঁচ হাজাৰ টকা কিবা এটা কম বেছ কৰিব আৰু তাৰ মাজতে আমাৰ হাজবেণ্ড যাব আৰু মোৰ ল'ৰাটো ছোৱালীজনী আৰু লগতে মই যাম আৰু চাৰিটাই যাম সেইকাৰণে বেছি ডাঙৰ গাড়ী নহ'লেও হ'ব আমি কাইলে গৈ পেলাই পৰহিলে গুচি আহিম অঁ আমি ইয়াৰ পৰা ধৰক সাতটা মানতে ওলাম ৰাতিপুৱা সেইকাৰণে আপোনালোকে ধৰক সাতটা বজাত পোৱাকে ইয়ালেকে আহিলেই হ'ল গাড়ীখন লৈ অঁ আমি ইষ্টেচনৰ সেইখিনিতে থাকিম ইষ্টেচন ৰ'ডটোতে থাকিম আমি সাতটা বজাত পোৱাকে আহিব আপোনালোকে